অঁ হয় হয় কওক কোনে ক'লে বাৰু হয় কওক অঁ অঁ অঁ নহয় মই মানে বৰ বেছি দূৰ যোৱা নাছিলোঁ ন সেইকাৰণে অঁ হয় হয় টু থাউজেণ্ড অঁ অঁ কে অঁ হয় কেনেকৈ পে'মেণ্ট কৰিব লাগিব এইটো ক'ত গৈ কৰিব লাগিব

অঁ হয় বাৰু হয় হয় নাই মানে সেইদিনা মানে মই হঠাতে মানে পটকৈ যাব লগা হৈ গ'ল মানে মই পাহৰি গুচি গ'লোঁ সেইকাৰণে এনেটো মই পিন্ধো বাৰু হেলমেট সেইদিনা মানে হঠাৎ যাব লগা হৈ গ'ল কাৰণে মানে থাকি গ'ল ৰৈ গ'ল কিবা কাৰণত হয় বাৰু সেইটো হয় বাৰু অঁ নহয় নহয় আছে বাৰু হেলমেটটো আছে মোৰ ভুলক্ৰমতে থাকি গৈছে ঠিক আছে বাৰু মই সোনকালে পে'মেণ্টো কৰি দিম বাৰু অঁ নাই নাই নাই নাই মই সোনকালে মই সোনকালে পে'মেণ্টো কৰি দিম বাৰু ঠিক আছে বাৰু ঠিক আছে অঁ অঁ মই সোনকালে মই মই এপ্লাই কৰিমে বাৰু দুই এদিনতে ঠিক আছে বাৰু দিয়ক হ'ব অঁ ঠিক আছে বাৰু হ'ব বাৰু হ'ব বাৰু